হেল্ল' অঁ কোন বাৰু অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ মই বাই বাইদেউ মই বাইদেউ হয় অঁ অঁ কি কি অঁ অঁ কিবা প্ৰব্লেম হৈছে নি আপোনাৰ কিবা বেমাৰ হৈছে অঁ গেছত আপুনি হেৰি হৈ আছে ন অঁ অঁ অঁ সুবিধাবিলাক মানে কি হ'ল আপুনি এতিয়া গেছৰ বিষয়ে মানে ক'বলৈ গ'লে বহুত কিবা শাক পাচলিৰপৰাও গেছ হয় এইবিলাক শাক পাচলিবিলাক কিছুমান ৰঙালাও চঙালাও মাটিমাহ সেইবিলাক মানুহ খাব নালাগে এই ৰাতিপুৱা ধৰক গৰমপানী এগিলাচ খাব লাগে আপুনি খায় নে নেখায় সেইবিলাক অঁ অঁ ৰঙালাও খায় মাটিমাৰ তাৰপিছত আৰু এই তিতা বস্তুবিলাক খালেও আপোনাৰ গেছৰ প্ৰব্লেমবিলাক হেৰি দেখা দিয়ে তিতা বস্তু ধৰক কেৰেলা যিকোনো তিতা ধৰক মানে সেনে অঁ গেছৰ মানে দৰৱ আছে দৰৱ এতিয়া আপুনি কি বুলি কৈছিলে পায় এইটো কিবা

শাক পাচলিবিলাক সেইবিলাক কৈছোঁ নহয় তিতা বস্তুবিলাক গৰম বস্তু মাটিমাহ এইবিলাক বৰা চাউল ধৰক আপুনি হাঁহ মাংস সেইবিলাক খালেও মানুহৰ বহুত গেছৰ প্ৰব্লেম দেখা দিয়ে নহ'লে মানে আপুনি গেছত বহুত ভুক্তভূগী হ'ব লাগিব গেছত গেছবিলাক হ'লে মানুহ উগাৰ আহিব উগাৰ আহিলে মানুহ আপোনাৰ পেটটো ফুলি থাকিব আপোনাৰ ভাল নালাগিব সেইটো কাৰণে আপুনি যিটো মই দৰৱ দিছোঁ যে আপুনি সেইটো অতি সোনকালে মানে ৰাতিপুৱা খালি পেটত খাব দেই অঁ অঁ অঁ শাক পাচলি মানে সেই সেই সেইবিলাকে সেইবিলাক খালে মানে আপুনি সেইটো গেছৰ অসুবিধা পাবই অন্য মানে বস্তুবিলাক এই ঠাণ্ডা বস্তুবিলাক খালে মানে ইমান হেৰি নহয় ধৰক এই মই কৈছোঁ যে ৰঙালাও এই জাতিলাও চাতিলাওবিলাক খাব পাৰিব ৰঙালাও বৰা চাউল মাটিমাহ এইবিলাক হাঁহ মাংস এইবিলাক পাতশাকবোৰ ৰাতি পাতশাকবিলাক খাব নালাগে গেছৰ প্ৰব্লেম দেখা দিয়ে সেইটো কাৰণে অঁ অঁ অঁ আপুনি সেইকাৰণে তাৰমানে অতি সোনকালে হেৰি মই যিটো দৰৱৰ কথা কৈছোঁ যে সেইটো আপুনি দৰৱ ৰাতিপুৱা খালি পটত সদায় আপুনি হেৰি কৰক দেই অঁ অঁ অঁ অঁ অঁ